পূজা কৰা সময়ত আমি বিশেষ সাংস্কৃতিক পদ্ধতি পালন তেনেকৈ নকৰোঁ যিখিনি অতীজৰে পৰা নিয়ম চলি আহিছে সেই নিয়মখিনিকেই আমি পালন কৰি আহিছোঁ